অঁ

এই মই মিনাৰা কোচে কৈছোঁ

মই এতিয়া মাছখোৱাৰ পৰা কৈছোঁ অঁ

অঁ তেতিয়াহ'লে মই কাইলৈ যাম এই প্ৰায় এঘাৰ মান বজাত মই পাই যামগৈ অঁ অঁ দোকানখন বুলি কৈছিলে দোকানখন কোনডোখৰত আছে বুলি কৈছিলে অঁ অঁ অঁ